আৰু ইয়াৰ অসুবিধাসমূহ হৈছে স্মাৰ্টফোনৰ কাৰণে আমি আমাৰ সমাজ সংস্কৃতি সকলো পাহৰিবলৈ লৈছোঁ আৰু আমি আজি ল'ৰা ছোৱালী বেছিভাগ সময় স্মাৰ্টফোনতে অতিবাহিত কৰে তাৰবাবে বিভিন্ন ধৰণৰ চকুৰ সমস্যা স্মৃতিশক্তি হ্ৰাসৰ সমস্যাই দেখা দিবলৈ লৈছে আৰু তাৰবাবে ছাত্ৰ ছাত্ৰীসকলে এই নিজৰ ভাষা সমাজ সংস্কৃতি সকলো পাহৰিবলৈ লৈছে কেৱল স্মাৰ্টফোনৰ অ পৃথিৱীখনতে ডুব গৈ থাকে এইবোৰে হৈছে স্মাৰ্টফোনৰ অসুবিধা